ভাৰতৰ স্বাস্থ্য সেৱা প্ৰণালীটো আগৰ তুলনাত যথেষ্ট উন্নত হোৱা দেখা গৈছে বাহিৰৰ দেশৰ লগত এতিয়া ভাৰতীয় স্বাস্থ্য সেৱা তুলনা কৰিব পাৰি তথাপিও সেই দেশসমূহতকৈ ভাৰতীয় স্বাস্থ্য সেৱা অলপ কম মানদণ্ডৰ ভাৰতীয় স্বাস্থ্য সেৱাত এতিয়াৰ দিনত বাহিৰৰ পৰাও ৰোগীসকল আহে ভাৰতত চিকিৎসা কৰিবৰ বাবে আগতে ভাৰতৰ পৰা ৰোগীসকল বাহিৰলৈ যাব লগা হৈছিল যিহেতু এতিয়া বাহিৰৰ পৰা ৰোগীসকল আহে আৰু তেওঁলোকে ভাৰতত চিকিৎসা কৰি যায় ভাৰতীয় চিকিৎসালয়সমূহ চাফ চিকুণ কৰাটো প্ৰয়োজনীয় আৰু তাত থকা ৰোগীসকলেও চিকিৎসালয়খন লেতেৰা নকৰি চাফ চিকুণ কৰি ৰখাটো ৰোগীসকলৰো দায়িত্ব চিকিৎসালয়সমূহত পৰীক্ষা কৰিবলগীয়া যিবোৰ মেচিন থাকে সকলোবোৰ মেচিন উপলব্ধ কৰাব লাগে যাতে ৰোগীসকল বাহিৰত যাবলগীয়া নহয় পৰীক্ষাসমূহ কৰাবৰ বাবে চিকিৎসালয়খনতেই কম খৰচতে ৰোগীসকলে তেওঁলোকৰ পৰীক্ষাসমূহ কৰাই ল'ব পৰাকৈ মেচিনসমূহ উপলব্ধ কৰাব লাগে আৰু হস্পিতালসমূহত পৰ্যাপ্ত পৰিমাণৰ দৰৱ পাতি উপলব্ধ কৰাব লাগে যিহেতু হস্পিতালৰ পৰা ৰোগীসকলে তেনেধৰণৰ বিশেষ দৰৱৰ তেওঁলোকে নাপায় আৰু তেওঁলোকে বাহিৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয় সেয়েহে হস্পিতালসমূহত ঔষধসমূহ উপলব্ধ কৰাব লাগে আৰু পৰীক্ষা কৰা মেচিনসমূহ উপলব্ধ কৰাব লাগে আৰু চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি আনিছে যদিও আহি থকা দিনবোৰত চৰকাৰে আৰু তেনেধৰণৰ আঁচনিসমূহ আনিব বুলি আমি আশা কৰোঁ যাতে দৰিদ্ৰ সীমাৰেখাৰ লোকসকলেও বিনামূলীয়াকৈ বা কম খৰচতে তেওঁলোকৰ ৰোগসমূহ নিৰাময় কৰিব পাৰে আৰু হস্পিতালত যিবোৰ দীঘলীয়া শাৰী পাতি লোকসকল থাকে সেইবোৰ নিয়ন্ত্ৰণ কৰিব লাগে